অসমৰ জীৱিকা হ'ল কৃষি আমাৰ আমাৰ আমাৰ ইয়াতে মানে মেইন এই উদ্দেশ্য হ'ল কৃষি ধান পাত সৰিয়হ চব এভ্ৰিথিং বস্তু চাহ বাগান আছে চাহটো উৎপাদন বেছি আছে ধান খেতিটো বহুত বেছি আছে এতিয়া আমাৰ মেইন জীৱিকাই হ'ল আমাৰ মানে কৃষি ধানৰ খেতিবোৰ বহুত আছে অঞ্চলটো আমাৰ এশৰ ভিতৰতে নাইণ্টি ফাইভ পাৰ্চেণ্টটো কৃষি আছে ফাইভ পাৰ্চেণ্টটো হ'ল তোমাৰ চাহ বাগান আছে চাহ বাগান চাহ বাগানটো হ'ল মানে ওচৰৰ চবতে নাই অলপ বাহিৰে বাহিৰৰ অলপ ভিতৰলৈকে বহুত আছে মেইন আমাৰ হ'ল অসমৰ বিখ্যাতটো হ'ল আমাৰ কৃষি ধান সৰিয়হ বেহল তাৰ পিছত তোমাৰ পাত এইবিলাকৰপৰা বাহিৰলৈ যায় বাহিৰৰপৰা আমাৰ কিছুমান বস্তু আহে আমাৰ ইয়াৰপৰা চাহপাতেই মেইন উৎপাদন চাহপাতেও চাহপাতেই এইপিনে বাগান আছে বহুত সেই বাগানবিলাকৰপৰা চাহপাতেই এইবিলাক আদিবাসীবিলাক উঠায় উঠাই কিনে ধুনীয়াকৈ মিলত লৈ যায় মিলত নিকিনে আমাৰ চাহপাত ধুনীয়াকৈ বনায় বাহিৰলৈকে লৈ যায় সেইবিলাক মানে বহুত বহুত আছে বহুত মানে কোৱাৰ নিচিনা নহয় আৰু এতিয়া আমাৰ এইবিলাকৰ বিখ্যাত বোলোতে এইবিলাকে বুজায় আৰু কিছুমান বস্তু আছে আমাৰ ইয়াতে মানে ধুনীয়া ধুনীয়া ধৰক ধানৰ এইবিলাক হৈ আছে যে খেতিবিলাক যেতিয়া পকি যায় ইমান ধুনীয়া লাগে খেতি বুলি কওঁ আমি অলপ বৰষুণ বেছিকৈ আহি কেনে অলপ পৰি যায় পৰি যায় একদম তাতে কাটোতেও খুব মানে কষ্ট হয় এতিয়া আজিকালি মানে মেচিন ওলাইছে ধান কটাৰ কাৰণে ধুনীয়াকৈ কাটি যায় নষ্ট নহয় আকৌ তাতো মানুহে হাত দি কাটিছিল বহুত কষ্ট হৈছিল আৰু কিছুমান বেয়াও হৈছিল সেইকাৰণে আমি এতিয়া আজিকালি মেচিন লগাওঁ মেচিন লগাই কিনে ধুনীয়াকৈ একদম এক একৰপৰা এক সময়লৈকে ধুনীয়াকৈ লৈ আহোঁ নষ্ট কম হয় ধুনীয়া খেতিটো ভালকৈ উৎপাদন হয় দেখাতো ভাল লাগে চাইয়ো ভাল লাগে ধুনীয়াকৈ আৰু মেইন হ'ল কথা মানে কিছুমানত আমাৰ মানে মানে জেগাত থাকে কিছুমানৰ মানে ধুনীয়া খেতি মানে বনাই আহে আমি চাওঁ চাইও ভাল লাগে কিছুমানৰ তাৰ পিছতে এতিয়া ধান আমি ধান নহ'লে আমি কিছুমান মানে খোৱা লোৱা বহুত কষ্ট হয় ধানটো আমাৰ প্ৰধান খাদ্য আমি আমাৰ এই যে মানে অসমত মানে বিখ্যাতটো ধান ধানৰপৰা আমাৰ চাউল হয় চাউলৰপৰা আমি ভাত পাওঁ আৰু ভাত আমি নাপালেতো আমাৰ মানে বহুত অসুবিধা আমি ৰুটি চুটি খাই কিনে আমি থাকিব নোৱাৰিম বাহিৰৰ মানুহ নিচনা নহয় আমাৰ মেইন খাদ্যই হ'ল চাউল সেইকাৰণে আমি মানে মেইন উদ্দেশ্য হ'ল আমাৰ আমাতোৰ মানে কৃষি মদ শিল্প মানে মদ মাছ পুখুৰীতো মাছ মানুহ আমি সৰু সৰু পোৱালিকেইটা দিওঁ মানে দিলে পিছত ডাঙৰ হয় হ'লে পিছত আমি বছৰতে একবাৰ বিহুত টাইমতে বিক্ৰী কৰোঁ সেইটোৱেই আৰু ধুনীয়া দেখোতে ভালো লাগে চাই পিনে ভাল লাগে তেতিয়া মই বহুত ভাল লাগে চাইচিতি আৰু কিছুমানে ধানৰ খেতিৰপৰা আমি এটকা দুটকা পাওঁ বছৰতে বছৰত পালে ধুনীয়াকৈ আমি সেইটো বাহিৰৰ কৰিব পাৰোঁ কিছুমানে আৰু ধানটো আমাৰ বছৰতে দুবাৰ দুবাৰ হয় এই মানে ছমাহৰ পিছে পিছে ছমাহৰ মূৰে মূৰে মূৰে মূৰে আমি ধানটো পাওঁ আৰু বাহিৰৰলৈকে কিছুমানে বেছিকৈ হ'লে বিক্ৰী কৰে বিক্ৰী কৰিলে অলপ পইচা পায় সেইটোৱে আৰু তাৰমানে কিছুমান বুজায় আৰু এতিয়া মোৰ আমাৰতো অঞ্চলতে মেইন চাহপাতটোৱে উৎপাদনটো বেছি আমাৰ মানে বহুত চাহপাত হয় চাহপাত বাহিৰত লৈ যায় বাহিৰতে লৈ যায় কিনে কৰে ধুনীয়াকৈ এতিয়া কথা হ'ল চাহপাততেই মানে বহুতেই হয় আৰু মিল আছে মিলততে ধুনীয়াকৈ মানে কি কৰে মানুহবিলাক দি কিনি মেচিনত ঘুৰা কৰি কিনি চাহপাতবিলাক চাহপাত বাহিৰলৈ লৈ যায় আৰু মানে বাহিৰলৈ লৈ যাওঁতে আমাৰ চাহপাতবিলাক এক টকাৰ ইয়াতে যদি হয় তাতে বিছ টকা পঁচিছ টকা হয় ধুনীয়াকৈ আৰু বিক্ৰী হয় সেইকাৰণে আমি কৈছোঁ মানে এইবিলাকো অঞ্চলতে আমাৰ এই ধানৰ খেতিটো বেছি আৰু চাহপাতোও বেছি আৰু এনেইতো এনে এইটো ই নহয় আমাৰ এনেই নাই ওচৰৰ চবতে আছে ধান খেতি বহুত বহুত আছে কাৰোবাৰ দহ বিঘা পোন্ধৰ বিঘা কাৰোবাৰ বিছ বিঘা এনেকৈ কৰি বহুত আছে কিন্তু আমাৰ নাই আমি বিজনেছ কৰা মানুহ বিজনেছ কৰোঁ আমাৰ নাই কিন্তু হেঁতৰ বহুত আছে কিছুমান মানুহৰতো পঞ্চাছ বিঘা চাৰি বিঘা সত্তৰ বিঘা মাটিৰ ধান ধান খেতি হয় হেঁতৰ ভাল কিনিব নালাগে আমিতো কিনি খাওঁ আমাৰ কিনাই আমাৰ ইমান নচলে কিনিকেনে খাওঁ আমি এতিয়া চাহপাত চাহপাতটো আমাৰ অসমত বিখ্যাত চাহপাত মানে চাহপাত ক'লেই চাহ চাহ বাগিচা চাব আহে মানুহ দূৰৰপৰা ধুনীয়াকৈ চাহ বাগিচাত চায় বছৰতে মানে ধুনীয়াকৈ মানুহ লৈ কিনে ধুনীয়াকৈ উঠায় উঠাই কিনে মেচিনতে ফ্ৰেছ কৰোৱাই মানুহবিলাক চউতাল মানুহ দি উঠাওঁ আমি উঠাই কিনে ফ্ৰেছ কৰোঁ কৰি কিনে একদম ধুনীয়াকৈ চাহপাত আমি পাওঁ চাহপাতটো পালে পিছতে বস্তা বস্তা কুইণ্টেল হিচাবতে মানুহ বাহিৰলৈ যায় বিক্ৰী হয় বিক্ৰী হ'লে কি হয় ধুনীয়াকৈ চাই ভাল লাগে আৰু কি সেইটোৱে আৰু আমাৰ এই অসমত এইটোৱে বিখ্যাত যেনে চাহপাত আৰু কৃষি কৃষিটো ধান পাত এইবিলাকতো আমাৰটো বিখ্যাতো মানে ধুনীয়াকৈ হয় এনেকৈ ধুনীয়াকৈ হয় মানে চালেও ভাল লাগে মৰম লাগে যেতিয়া আমি ধান পকে তেতিয়া একদম সোণাৰ সোণৰ নিচিনা দেখা পায় দেখোতে ধুনীয়াকৈ লাগে একদম ৰঙা ৰঙা হৈ থাকে চাইয়ে ভাল লাগে তাৰ পিছত কিছুমান মানুহ বাহিৰৰপৰা আহি কিনে ইয়াতে ফটো চটো উঠায় ভাল লাগে একদম ৰঙা ৰঙা মানে ভাল লাগে আৰু চাই কিনে আৰু ধান ধান খেতি ক'লে কি বহুত বুজাই মানে বহুত এলেকালৈ ধান কৰিব লাগে বছৰতে এনে কথা আৰু কি আৰু কিছুমান জেগাতে ধানটো ইমান ভাল নহয় মাটিৰ মাটিৰ কাৰণে মাটিটো ভাল লাগে চাদ থাকিব লাগে তেতিয়া ধান খেতি ভাল হয় আৰু কিছুমানৰ মানে মাটি ভাল নহ'লে মাটিৰ চাদ নাপালে ধানটো ভাল নহয় দেখোতেও ভাল নালাগে এতিয়া আমি আমাৰ জেগাতে ধুনীয়াকৈ আমি চাওঁ ধুনীয়াকৈ দেখোঁ কিছুমান জেগাততো নাই ইমান মানে ভাল চাব নোৱাৰে জেগা কাৰণে মানুহ ধান খেতিটো ভাল হয় সেইকাৰণে মাটিৰ কাৰণে চাহৰ কাৰণে চাহপাতৰ বাগানো ভাল হয় সাৰ পালে ধুনীয়াকৈ চাহপাত বাগানটো ভাল হয় ধুনীয়া দেখোতে ভাল লাগে সেইকাৰণে আমি কওঁ কিছুমান কথা তাৰমানে জেগা লৈ কিনে কিছুমান বস্তু হয় সেই জেগা ভাল নহ'লে ভাল নহয় এইটোৱে আৰু এতিয়া হ'ল আমাৰ অসমৰ বিখ্যাতৰ চাহপাত আৰু কি কৃষি সেইকাৰণে আমিতো চাউল কিনি আনো আমাৰ ঘৰতে চাউল কিনা কষ্ট হয় আৰু মানে ইমান ই নহয় চাউলটোৰ দাম বেছি আমাক খেতি থাকিলেতো এইটো টেনচন নাথাকিল হয় আৰু কিছুমান জেগাতে কাৰোবাৰ ঘৰতে ধান চাউলৰ কাম কৰি থাকে ইমান ধুনীয়া চাউল ঘৰত থাকে খাই ভাল লাগে ফূৰ্তি লাগে আৰু এতিয়া আমি কিনি খাওঁ আমাৰ ফূৰ্তি নাই যাৰ চাকৰিত তাৰ চব কিনা সিহঁতৰটো বিজনেছ নাই ইমান কৃষি নাই কিন্তু কিছুমানে মাটি কাৰোবাক বন্ধক দিয়ে কিছুমানে ধান দিয়াহে সিহঁতক সিহঁতক খাব পাৰে থাকিব পাৰে ৰাখিব পাৰে সেইটোত আমাৰ এইবিলাক নাই ই নাই কটা নাই এতিয়া কটা হ'ল আমাৰ মানে যিটো নেকি আমি জানো যেন কিছুমান জেগা বচা লৈ কিনি বস্তুখিনি হয় আমাৰ ঘৰতে যেনেকৈ ধান খেতি ক'ৰবাত দেখা পালে আমি একদম ধুনীয়া একদম পগলা হৈ যাওঁ ইমান ভাল লাগে চাই কিনে ইমান ধুনীয়া খেতি মানে বহুত ভাল লাগে বহুত চাই কিনে মানে মৰম লাগে চাই দেখি ক'ৰবাত আমি ধান খেতি বছৰত একবাৰ যাওঁ কৰিব কাৰণে ধান খেতি চাওঁ কৃষি যিবিলাক যাওঁ সেইবিলাক চাব কাৰণে ধুনীয়াকৈ যাওঁ চাইচিতি কৰি কিনে আহোঁ তাৰ পিছতে এতিয়া সেই তাৰ পিছতে এতিয়া আমি কৰি কিনে আহোঁ আহি কিনে দেখি কিনে ভাল লাগে মৰম লাগে মৰম লাগে এতিয়াও চাইচিতি যাওঁ আৰু কি এতিয়া কথা হ'ল কি আমাৰ ঘৰত যদি আমাৰ ঘৰত যদি এতিয়া ভাবোঁ ক'ৰবাত চাউল কিনিব লাগে দোকানৰপৰা কিনিব লাগে এতিয়া আমাৰ এইবিলাক নাইয়ে কিছুমান মানুহ বহুত আছে বহুত দেখে জানে মানে ভাল লাগে চাই হেৰি কিছুমানৰ কথা আছে ন এতিয়া যোন যোনটো চায় সেইটো কেতিয়াও নাপায় যোনে যোনটো নাচায় সেইটো বহুত পায় এতিয়া আমি ভাবোঁ আমি যেতিয়া কাৰোবাৰ ঘৰত যাওঁ কৃষিৰ বস্তু দেখা পাওঁ তেতিয়া আমি কওঁ আৰু ইছ ৰাম ভাল লাগে তহঁতৰ ইমান ধুনীয়া চাউল ইমান ধুনীয়া তহঁতৰ কি আমাৰতো এইবিলাক নাই সেইবিলাক নাচাওঁ একো আৰু কি সেইটো ভাবে আৰু ধুনীয়াকৈ ভাবে কৰে ধুনীয়া

তেতিয়া নেকি আমি নাচাওঁ সেইটো আমি বুজি নাপাওঁ কিছুমানে নাভাৱে নকৰে নলয় আমি এতিয়া সেইটোৱেই মই আমাৰ অঞ্চলতে জীৱিকা হ'ল প্ৰধান জীৱিকা হ'ল মানে ধানপাত এইবিলাক ছেকেণ্ড হ'ল চাহপাতৰ বাগান সেইটোৱে যিটো জানো আমি সেইটোৱে কওঁ সেইটোৱে বুজো

কওঁ আমি আৰু ঠিক আছে